হেল্ল'

অঁ হয় কৈছে অঁ মাতিছে যেতিয়া যাবই লাগিব আৰু যাম অঁ আপুনি যাব

অঁ ঠিক আছে অঁ পাৰিব পাৰিব যাব অঁ হয় অঁ যোৱাটো চিয়'ৰ বাৰু আপুনি হেৰি কৰিব মই আপোনাৰ দহ বজাত যাম আপুনি চাৰে নমান বজাত সাজু হৈ থাকিব ঠিক আছে তেতিয়াহ'লে দুইজন একেলগে যাম আৰু দেই অঁ ভালে হ'ব বহুদিনৰ মূৰত বন্ধুজনক লগ পাম বাৰু হয় হয় ঠিক আছে বাৰু হ'ব দিয়ক